হয় অঁ আমাৰফালে এই খেতিৰ ইঞ্চুৰেঞ্চ কৰা বুলি শুনিছোঁ বাৰু দেই দুই এজনক আৰু মইয়ো যোগাযোগ কৰিছোঁ তোমালোকৰ পিনে অঁ মই বাৰু অকণমান যোগাযোগ কৰি পেলাই ময়ো কৰিম বুলি ভাবিছোঁ মোৰ মানে এইবাৰ খেতিখিনি অলপ ভালেই দেখিছোঁ কিবা সৌ আহু খেতি এইবিলাক শালি খেতি কৰা হৈছে বাম খেতিও কৰিম বুলি ভাবিছোঁ শাক পাচলিৰ খেতিবিলাক এতিয়া আকৌ বৰষুণ চৰষুণো দি আছে কি বা হয় সেইটো কাৰণে মানে ভাবিলোঁ অফিচলৈ গ'লোঁ গৈ পেলাই বীমা কৰিম বুলি পেলাই যিখিনি সুবিধাখিনি সোঁধোতে মানে ছাৰে কৈছে যে মানে যে তুমি যদি খেতিটো কৰোঁতেনে যদি কেনেবাকৈ বাৰিষা চিজনত বা বানপানী আহি তোমাৰ খেতিখিনি নষ্ট কৰে খেতি নষ্ট কৰে তুমি তেতিয়াহ'লে মানে সেই খেতিখিনিৰ বাবদ তুমি চৰকাৰী পিনৰপৰা এটা মানে হেৰি পাবা বীমা কৰি থ'লে মানে পইচাখিনি তুমি ৰিটাৰ্ণ পাবা যিখিনি তুমি পইচা খৰচ হৈছে সেই পইচাখিনি তুমি ৰিটাৰ্ণ পাবা মানে সেই বস্তুখিনি বুজায় আৰু তুমি তাত থাকিলে মানে কিবা কিবি সা সুবিধা যদি আহে চৰকাৰী পিনৰপৰা তুমি সেই কামখিনি কৰিব সেই সুবিধাখিনি ল'ব পাৰিবা সেইকথাখিনি ছাৰে বুজাই দিছিলে মোক এনেকৈয়ে হয় অঁ তুমি এনেই কোনোবাই কোৱা শুনিছা নেকি বাৰু গাঁৱত কোনোবাই কৰিছে নেকি তোমালোকৰ হয় অঁ অঁ অঁ কেনেবাকৈ যদি পোক পতংগই খেতি বাতিখিনি নষ্ট কৰে সেই নষ্ট হোৱা খেতি বাতিখিনি তুমি যদি এটা বীমা কৰি থোৱা থাকে তুমি সেই বস্তুখিনি তুমি ধনখিনি তুমি যিখিনি বিনিয়োগ কৰিলা সেই বিনিয়োগ কৰা ধনখিনি তুমি পাবা মানে ঘূৰাই পেলাই আৰু যদি অঁ হয় অঁ হয় অঁ পইচাটো তুমি পাবা মানে তুমি যদি পইচাটো তুমি যদি নোপোৱাও সেই তুমি ছাৰে কোৱা অনুসৰি মানে তুমি বীমা এটাত গৈ তুমি কথাটো সুধিবগৈ পাৰিবা মানে কিয় এনেকুৱানো হ'ল কি কথা আপোনালোকে ভেৰিফাই কৰি চাওকহি যে মোৰ কি হৈছে সেই তুমি যদি ইনচুৰেঞ্চ কৰি থোৱা থাকে সেই গোটেইখিনি সা সুবিধা তুমি নিজেই ল'ব পাৰিবা নহয় নহয় খেতি যিমানখিনি তুমি কৰা সেই বস্তুখিনি তুমি দিব মানে গ'ম পাইছা নে হেৰি যিমানখিনি তুমি খৰছ কৰিলা সেই টুটেল মূলধনখিনি তোমাৰ সেই গোটেইখিনি ঘূৰাই দিব মানে তোমাৰ সুতে মূলে গোটেইখিনি আৰু হয় হয় আৰু কিবা জানিব লগা আছিল নেকি অঁ অঁ ঠিক আছে দিয়া অঁ অঁ ঠিক আছে বাৰু হ'ব এইবাৰ তুমিও কৰি ল'বা তেতিয়া তোমাৰো সুবিধা হ'ব অঁ অঁ ঠিক আছে অঁ